হেল্ল' অঁ আছো দিয়া অঁ ঘৰতে আছো ৰ'বা নাই ৰাস চাব যোৱা নাই আজি যাওঁ নেকি

অঁ ছটামান বজাত যাম দিয়া তুমিও যাবা নেকি অঁ অঁ খুৰীও যাব বাবু যাব মাইনা যাব হয় নেকি তেহে আহিবা ভালে লগ হ'লে আৰু ভাল

থিয়েটাৰ এতিয়া খুৰীহঁতে যদি চাই তেও চাবই লাগিব মই চালে আবাহন চাওঁ নেকি

যদি আবাহন

নাই আবাহন চোৱা যদি টিকট কাটিব লাগিব নহয় অঁ হ'ব

অঁ হ'ব দে তুমি এটা কাম কৰিবা চাৰিটা চাৰে চাৰিটামান বজাত আমাৰ ঘৰৰ পিনে ওলাই আহিবা চাৰি চাৰে চাৰি অঁ তানয়া মানে ৰেডি হৈ তনয়া ঠেং দাঙিয়ে আছে ৰাসলৈ যাওঁ যাওঁকৈ